গ্ৰাম্য় সম্প্ৰদায়ৰ যুৱক যুৱতীসকলে কৃষিক এক বৃত্তি বা জীৱন ধাৰণৰ উপায় হিচাপে আমাৰ অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলে অকল চাকৰিৰ ক্ষেত্ৰতে নদৌৰি বহুতো নিবনুৱা যুৱক যুৱতীসকলে তেওঁলোকে নিজ নিজেই খেতি কৰি স্বাৱলম্বী হ'বলৈ শিকিছে তেওঁলোকে প্ৰতিটো ল'ৰা ছোৱালীয়ে বা যুৱক যুৱতীয়ে খেতিত কৃষি ক্ষেত্ৰত জড়িত হৈ তেওঁলোকে নতুন নতুন প্ৰযুক্তিবিদ্য়াৰে খেতি খেতিপথাৰ খেতিপথাৰ কৰি তেওঁলোকে যিবোৰ নেকি খেতি কৰি উপকৃত হৈছে সেইয়া বজাৰত তেওঁলোকে বিক্ৰী কৰি নিজৰ লগতে তেওঁলোকৰ পৰিয়াল পোহপাল দি আহিছে সকলো যুৱক যুৱতীয়ে আজি আমাৰ গাঁৱৰে যুৱক কিছুমানে যুৱক কিছুমানে তেওঁলোকে ঘৰতে হালধি খেতি কৰিছে কিছুমানে সৰিয়হ খেতি কৰিছে কিছুমানে অন্য়ান্য়ৰ শাক পাচলিৰ খেতি কৰি তেওঁলোকে নতুন নতুন প্ৰযুক্তিৰে সাৰ প্ৰয়োগ কৰি তেওঁলোকে ঘৰতে কিছুমান বস্তু উৎপন্ন কৰিছে কিছুমান বস্তু বজাৰত বিক্ৰীও কৰিছে তেনেকৈয়ে তেওঁলোকে তেওঁলোকৰ জীৱন অতিবাহিত কৰিছে কিছুমানে খেতি ধান খেতি কৰিছে ধান খেতি কৰিবলৈ আগতে আগৰ দিনত হাল বাইছিল আজিকালি উন্নত উন্নত পদ্ধতিৰে তেওঁলোকে টেক্ট্ৰৰে খেতি কৰিছে খেতি কৰি কোনোধৰণৰ তেওঁ কষ্ট নকৰাকৈ তেওঁলোকে ট্ৰেক্টৰ লগাই ধান ৰোপণ কৰিছে তেওঁ আকৌ ধান কাটিবলৈও তেওঁ দাৱনীয়ে ধান দাই লগতে আকৌ নতুন নতুন প্ৰযুক্তিৰে তেওঁলোকে মেচিন ওলাইছে সেই মেচিনেৰে ধান কাটি বা ধান মৰণা মাৰি তেওঁলোকে বিক্ৰী কৰিছে